অঁ হয় কওকচোন অঁ হয় লাগিছে কওকচোন

অঁ গম পাইছো বাৰু অঁ হয় তাকেই হয় বাৰু কথাটো উম উম হয় হয় অঁ নিশ্চয় নিশ্চয় কৰিম বাৰু কিন্তু কেতিয়া মানে আপুনি মানে বিচাৰিছে হেৰি যাব লগাটো হয় হয় ঠিক আছে

অঁ নিশ্চয় পামগৈ মোৰ টীমটো লৈ আপোনালোকৰ মই তাত যাম আৰু মই যিমান পাৰো মই হেৰি কৰিম

হয় হয় তাকেই আমিও অসমৰে হয় ন যিহেতু তাকেই অঁ মই ঠিক আছে কৰি যাম বাৰু